আমাৰ মোৰ প্ৰায় সাতটা ফিছাৰী আছে প্ৰায় এটা আছে চাৰি বিঘাৰ এটা আছে চাৰে তিনি বিঘাৰ তাৰপিছত এটা আছে দুই বিঘাৰ বাকীকেইটা সৰু সৰু এক বিঘা ডেৰ বিঘামানৰ হ'ব আৰু মই বহুত প্ৰায় সেই কাম কৰি আছো হেমন্ত বিশ্ব ছাৰকো মই এপ্লিকেশ্যন দিছোঁ আমাৰ মাছ পালনৰ কাৰণে যি ঋণ পায় ঋণৰ কাৰণে মই সহায় কৰি আছো এতিয়া মই চাৰিওফালে মাছ দিব লগা হৈছে কিন্তু পইচাৰ অভাৱত মই দিব পৰা নাই সেইকাৰণে মই লোন এটাৰ মাথা মাৰিছো কিন্তু হিমন্ত বিশ্ব ডাঙৰীয়াই যদি কিবাকৈ দিয়ে মোৰ তেতিয়া অলপ ভাল হয় লোনটো ল'লে মই অলপ সকাহ পাওঁ নহ'লে এনেকৈ আৰু মাছৰ পুখুৰী চলাই থাকিব নোৱাৰিম সেয়ে আৰু আশা থাকিল হেমন্ত বিশ্ব শৰ্মাই মোক যাতে শান্তি সহায় সহযোগিতা কৰি দিয়ে নহ'লে পেটৰ ভাতে মৰা যাব কিজানি সেয়ে কৰিব লাগিব